ৰন্ধা কামটো হবি হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ মা আৰু পৰিয়ালৰ সদস্যসকল বহুত উৎসাহ প্ৰদান কৰে এখন ঘৰৰ প্ৰধান গৃহটোৱে হৈছে ৰন্ধন গৃহটো য'ৰ পৰাই সকলো আলহী অতিথিৰ লগতে পৰিয়ালৰ সকলো লোকেই খাদ্য গ্ৰহণ কৰিব পাৰে আৰু জীয়াই থাকিবলৈ পাৰে জীয়াই থাকিবলৈ যিমান অক্সিজেনৰ প্ৰ প্ৰয়োজন হয় সিমানেই খাদ্যৰো প্ৰয়োজন গতিকে খাদ্য ৰন্ধন গৃহৰ পৰাই উ উপলব্ধ পোৱা হোৱা হয় এজনী গৃহিণীয়ে সকলো প্ৰকাৰৰ খাদ্যই ৰান্ধিবলৈ শিকে আৰু তেওঁৰ ৰন্ধনশৈলী ভাল হ'লে পৰিয়ালৰ সকলো লোকেই মন ভাল কৰি পেট ভৰাই খাদ্য খায় আৰু ৰন্ধন প্ৰণালী এনেকুৱা যি নিজৰ মনৰ পৰা নিজৰ পৰিয়ালৰ সকলোৰে আত্মসন্তুষ্টিৰ বাবে গৃহিণীগৰাকীয়ে ৰন্ধন গৃহত সোমায় সকলো খাদ্য ৰন্ধা হয় এজনী গৃহিণীৰ বাবে প্ৰধান কাম হৈছে ৰ ৰন্ধাটো কাৰণ খাদ্য নহ'লে যিহেতুকে জীৱনটো নচলে সেই ৰন্ধনটো প্ৰধান উৎস হিচাপে মনা হয় আৰু ৰন্ধনটোক প্ৰধান্তম কাৰ্য হিচাপে পালন কৰা হয় ৰন্ধনৰ জৰিয়তে গৃহিণীগৰাকীৰ কিমান পাকৈত তাৰ বিষয়ে গম পোৱা যায় আৰু আজিকালি ৰন্ধা কামটোক হবি হিচাপে লোৱা হয় ৰন্ধনৰ দ্বাৰাই বহুতো মানুহ ডাঙৰ ডাঙৰ হ'ব পাৰিছে আৰু ৰন্ধাৰ দ্বাৰাই মানুহজন চেফ নামেৰেও কিছুমান প্ৰতিযোগিতাত গৈ ৰন্ধনৰ দ্বাৰাই বহুতো পুৰস্কাৰ পাবলৈও সক্ষম হৈছে সেই ৰন্ধা কামটোক আজিৰ ক্ষেত্ৰত আজিৰ দিনত হবি হিচাপে লোৱা হয় মোৰ জীৱনত মোৰ মা আৰু মোৰ পৰিয়ালৰ সকলো লোকে মোৰ ৰন্ধা কামটোক উৎসাহ প্ৰদান কৰে আৰু মইও ৰন্ধা কামটো হবি হিচাপে বাছনি কৰি লৈছোঁ